হেল্ল' মোৰ লেণ্ডলাইন ফোন ফোনৰ বিলটো মই অনলাইন কৰিছিলোঁ আপুনি পালেনে নাই বাৰু মোক চেক কৰি জনাই দিবচোন মই জনা নাই মানে এতিয়ালৈকে আৰু মোৰ ভতিজা এটাই কৰি দিছিল আপুনি মোক জনাবচোন চেক কৰি পেলাই